অঁ কি কৰি আছ অঁ তই অঁ অঁ মই এনেই আছো হেৰি কা কথা এটা কওঁ আকৌ তই আজি ফ্ৰী আছ নে কি অঁ অঁ কচোন ক ক অঁ ভালেই হ'ব মইও তোক তাকে ক'ম বুলি ভাবিছিলোঁ গ'ম পাইছ নাই নতুন নতুন কিতাপবিলাক ওলাইছে নহয় আলোচনীবিলাক সেয়া আনিম আৰু লগতে আমাৰ একজামো আহি আছে ন গাইড বুক কেইখনমান আনিম ওলাবি তেন্তে আজি আৰু হেৰি লগৰ হেৰিহঁতকো কৈ দিবি আকৌ ফোন কৰি লগতে যাম গোটেইকেইজনী বুইছ নাই আৰু শুন আকৌ আজিতো বতৰটো ভাল ন' লাইবেৰীৰপৰা আহোতে ঘূৰি আহোতে মানে হেৰি ৰেষ্টুৰেন্টত সোমাই খাই আহিম হাঁ গৰম গৰম মম' চম' কিবাকিবি অঁ অঁ ওলাবি হাঁ বাকী এতিয়া তই কি কৰি আছ এতিয়াতো চাৰিটামান বাজিলেই আমি হেৰি কৰিম গ'ম পাইছনে অকণমান সন্ধিয়া হৈ লওক আৰু তাৰপিছত ওলাই যাম ভাল লাগিব ৰাতি গ'লে মানে বেছিতো দূৰ নহয়েই হয় নাই এপাক যাম আৰু ল'ম আৰু আৰু তোৰ কিবা বজাৰতো সোমাব লগা আছে নি বাৰু অঁ অঁ সোমাই আহিম অঁ অঁ আৰু শুন আকৌ কিতাপ কিখন অঁ অঁ তাৰপৰা শুন আকৌ আমাৰ যি আজি লাষ্ট চেমৰ আমাৰ যোন কিখন কিতাপ আছিলে যে নামকিটা ভালকৈ লিখি ল'বিচোন পেপাৰ কিখনৰ নামকিটা তাৰপিছত সেইকিখ অঁ সেই কিখনো লৈ আহিম লগতে সেই নতুন নতুন কিতাপ কিখনো লৈ আহিম পঢ়িম গোটেই কিজনীয়ে অঁ অঁ অঁ ঠিক আছে অঁ অঁ পাহৰি তইয়ো পাহৰি নাথাকিবি হাঁ ঠিক আছে হ'ব